হয় কওকচোন অঁ হয় হয় ব্লকতে লাগিছে হয় কওক অঁ আপু আপুনি আপোনালোকৰ গাঁওখনৰ নামটো কওকচোন শান্তিপুৰ ৰহিলা গাঁও হয় ন ইনেই এতিয়াও পানীৰ তলতেই আছেনে পৰিয়ালবিলাক হয় হয় হয় হয় ঠিক আছে ঠিক আছে মই বিভাগীয় লগত কথা পাতি নাৱৰ ব্যৱস্থাটো কৰি দিম যাতে সকলো ৰাইজ বাম ঠাইলৈ অনা আনিবপৰা হয় আপোনালোকৰ তাত ইনেই কিমানমান পৰিয়াল মানে কিমানমান লোক আছে বাৰু হয় হয় হয় মই বিভাগীয়ৰ লগত কথা পাতি সিমানখিনি ৰেচনৰ ব্যৱস্থাটো কৰাই দিম আৰু পৰাপক্ষত যদি হয় মই এবাৰ নিজে ভিজিট কৰিম এনেই এতিয়া যাবপৰা অৱস্থাটো হ'বনে বাৰু তালৈ নাৱৰ নাৱৰ ব্যৱস্থাটো কৰি দিলে ভাল হ'ব নহয় জানো হয় হয় হয় ঠিক আছে আপুনি মোক সেই পৰাপক্ষত যদি পাৰে এনেকৈ ক্লিয়াৰ লিষ্ট এটা দিব তেতিয়া আমি ধৰি লওক ৰেচন বা কিবা সহায় কৰিবৰ কাৰণে সুবিধা হ'ব ঠিক আছে মই ব্যৱস্থাটো হাতত ল'ম বাৰু ঠিক আছে দিয়ক